হেল্ল' অ' নমস্কাৰ কোৱাচোন হয় হয়

অ' মোৰ ডিলাৰত এতিয়া থাৰ মাৰুতি চুজুকি এইট হাণ্ড্ৰেড মহিন্দ্ৰা ছুইফ্ট এই আছে অ' এতিয়া কেনেকুৱা কালৰৰ ল'ম বুলি ভাবিছা অ' অ' অ' পাৰিব পাৰিব পিছে অ' এতিয়া হেৰি পেমেণ্টটোৰ কথা ডাউন অ' অ' এতিয়া মাঘৰ বিহু ন মাঘৰ বিহু কাৰণে ডিস্কাউণ্ট দি আছে বাৰু পইণ্ট ফাইভ মান ডিস্কাউণ্ট হ'ব আপুনি ডিলাৰলে আহিব অ' ডিলাৰতে সকলো চাব মেলিব আৰু তেতিয়া দাম দামটো তাতে সিদ্ধান্ত হ'ব অ' অ' চোৱা চিতা কৰিব তেতিয়া অ'

দৰ দাম মিলিব তেতিয়া

ঠিক আছে আহিব